অ' বাহিৰলৈ বাহিৰত দেলহিলৈ গৈছিলোঁ দেলহিলৈ মই চাবলৈ গৈছিলোঁ কুটুবমিনাৰ লালকিল্লা লোটাচ টেম্পল এনেকৈ দেলহিত চালোঁ আগ্ৰাত তাজমহল চব চালোঁ দেলহিৰ যিখিনি আকৌ দেলহি মানে ইণ্ডিয়া গেট এইবিলাক চালোঁগৈ চাই মেলি ফুৰি তাৰপিছত তাতে ব্যৱসায় কথাটো মনত পৰিল তাৰপিছত তাৰপৰা অলপ কিছু কাপোৰ আনি সেই কাপোৰ কানি এই ব্যৱসায় বাবে তাত অলপ সস্তা কাপোৰ সস্তাত পোৱা কাৰণে তাৰপৰা কাপোৰ আনি আমি আমাৰ ইয়ালৈ আনি কাপোৰ ব্যৱসায়ত আনিলোঁ আৰু তেতিয়াৰপৰাই দেলহিলৈ অহা যোৱা হৈ থাকে